হেল্ল'

হয় হয়

হয় হয় সকলোৱে ব্যয়সাধ্য হ'ব লাগে হয় ছাৰ

হয় ছাৰ হয় হয় ছাৰ হয়

হয় হয় হয় হয় হয় ছাৰ ঠিক আছে ছাৰ